হাঁহ কুকুৰাৰ উৎপাদনত পোহৰৰ তৎপৰ্য্য়তো জৰুৰী হয় আমাৰ এতিয়া কুকুৰাবিলাক হাঁহবিলাক কণী পাৰে কণী পাৰে কণী পাৰি উমনি নলয় উমনি নোলোৱাৰ ফলত আমি এতিয়া মেচিন ব্যৱহাৰ কৰিবলগীয়া হয় মেচিন ব্যৱহাৰ কৰিবলগীয়া হয় মেচিনটো আমি আনোঁ হয় কিন্তু আমি কেনেকৈ দিব লাগে কি কৰিব লাগে আমিতো সেই বিষয়লৈ ভালকৈ আমি গম নাপাওঁ বা নাজানো এতিয়া আমি শিকিব লাগে যিবিলাক মানুহে আপোনাৰ দেখিছোঁ দেখি মেলি তেওঁ তেওঁলোকে উলিয়ায় পোৱালি পোৱালি ওলোৱাৰ পিছত আমি তাত ট্ৰেইনিং লওঁ ট্ৰেইনিং লোৱাৰ পিছত কিমান তাত দিব লাগে কেপাচিটি কিমান দিব লাগে তাত দি মেলি এইবেলি ট্ৰেইনিং লওঁ ট্ৰেইনিং লোৱাৰ পিছত তাত ফেনখন থাকে ফেনখন কেনেকৈ কি ঘূৰে সেইবিলাক দেখুৱায় দেখুৱাই মেলি আপোনাৰ কেনেকৈ বনাব লাগে মেচিনটো ক'ত দিব লাগে ছুইচবিলাক সেইবিলাক আমি জানি শুনি আমি ভালেমান দিন দহ বাৰদিন আমি ট্ৰেইনিং ল'ব লাগে লৈ মেলি আমি তেনেকৈ কৰি মেলি যিবিলাক অঁকৰা মূৰ্গীবিলাক আপুনি পাৰে কণী পাৰি মেলি গুচি যায় আকৌ কণী পাৰে আমি এতিয়া সেই কণীবিলাকটো এনেই বেয়া হৈ যাব বেয়া হৈ যোৱা দেখি আমি সেই মেচিন ব্যৱহাৰ কৰিবলগীয়া হয় এতিয়া মেচিনটো আনি মেলি আমি ট্ৰেইনিং লোৱা আকৌ পিছত লোৱাৰ পিছত আমি এতিয়া ক ডিমবিলাক উমনি দিওঁ পোৱালি ওলায় আমি তেনেকেই সেইটো কাৰণে আমাৰ অলপ ব্যৱহাৰ বহুত ভাল হয় বাৰু কথাটো এতিয়া আৰু আমাৰ যিবিলাক ফাৰ্মত ফাৰ্মবিলাকতো তাত দৰকাৰ হয় আপোনাৰ পোহৰ নিদিলে তাত এতিয়া মুৰ্গীবিলাক মৰি যাব তেতিয়া ঠাণ্ডা দিনত অলপ অসুবিধা হয় ঠাণ্ডা দিনত যদি আপুনি পোহৰটো নিদিবলৈ হ'লে আপোনাৰ মুৰ্গীটো ঠাণ্ডাত অঁকৰা হৈ যায় অঁকৰা হৈ যোৱাৰ ফলত সি মৰি যায় সেইটো কাৰণে আমি চৌবিছ ঘণ্টা তাক আমি বহুত ভালকৈ চাবলগীয়া হয় ভালকৈ নেচালে আমাৰ মুৰ্গীবিলাক অলপ মৰি গ'লে আমাৰ দিগদাৰ হয় লছ হৈ যায় সেইটো কাৰণে আমাৰ দৰকাৰ হয় বাৰু